আমাৰ উৎসৱ বুলিলে আমাৰ বিহুৱে বুজায় আমাৰ জাতীয়

আমি এতিয়া মাঘ বিহু আমাৰ পালেহিয়েই আমি মাঘবিহুত উৰুকা ৰাতি কি কৰোঁ হাঁহ কুকুৰা গাহৰি এইবিলাক আমি বনাওঁ

হাঁহৰ লগত আমি কোমোৰা খাওঁ গাহৰি মাংস আমি খৰিকাত দিওঁ আমাৰ ৰাতি প্ৰীতিভোজ হয় বহুত আমি মানুহে হাঁহ কোমোৰা ৰান্ধি লওঁ তাৰ পাছত জুইত ডাঙৰ জুই ধৰোঁ জুইত আমি গাহৰি মাংস খৰিকাত দিওঁ মাছ খৰিকাত দিওঁ মাছৰ আঞ্জা ৰান্ধো মাটি মাহৰ দালি বনাওঁ ৰান্ধো মানে বিভিন্ন ধৰণৰ আমি খাদ্য প্ৰস্তুত কৰোঁ আৰু সকলোৱে আনন্দ মনেৰে উপভোগ কৰোঁ ৰাতিপুৱা আমি কাঠআলু চীনাআলু আমি এইবিলাক সিজাওঁ আৰু মেজি জ্বলাবৰ সময়ত আমি এইবিলাক খোৱাৰ আমাৰ ৰ্বৈশিষ্ট্য আছে

সেইদিনাই আমাৰ ৰাতি বিভিন্ন ধৰণৰ পিঠা পনা জা জলপান বনোৱা হয় যেনে ধৰণে আমি তিলপিঠা বনাওঁ বৰপিঠা বনাওঁ তেল দিয়া পিঠা বনাওঁ ভাপত দিয়া পিঠা বনাওঁ চেৰা দিয়া আমি জলপান বনাওঁ আমি এইবিলাক কোমল চাউল বনাওঁ এইবিলাক আমি দৈ গাখীৰ সৈতে আমি প্ৰস্তুত কৰোঁ চেনি গুড় এইবিলাক দি আমি অতিথিক আপ্যায়ন কৰোঁ আৰু আমি কি কৰোঁ বহুদিনৰ পৰাই ক'ত গৰুৰ গাখীৰ পায় ক'ত ম'হৰ গাখীৰ পায় আমি সেইবিলাক কলহত ভৰাবলৈ দিওঁ আমি অতিথিক কোমল চাউল ভাপত দিয়া চাউল জলপান বিভিন্ন ধৰণৰ আমি এইবিলাক ম'হৰ গাখীৰ গুড় দি অতিথিক শুশ্ৰূষা কৰোঁ আমি ব'হাগ বিহুতো ঠিক তেনেদৰে তিল পিঠা বৰপিঠা ভাপত দিয়া চিৰা দৈ মাখন মুড়ি বিভিন্ন ধৰণৰ প্ৰস্তুত কৰোঁ আৰু বিহুকেইদিন আমাৰ বিভিন্ন ধৰণৰ অতিথি আহে তেওঁলোক তেখেতলোককো মানে কোনবিধে ৰান্ধি খোৱালে ভাল হয় যেনে গাহৰি মাংস খোৱালে ভাল হ'বনে হাঁহৰ মাংস খোৱালে ভাল হ'ব আমি তেনেদৰে নিৰ্বাচন কৰোঁ আমি তেনেকৈ হাঁহ যদি হাঁহ বনাওঁ হাঁহৰ লগত আমি বাঁহো দিওঁ বাহঁৰ গাজ হাঁহে বাঁহে হাঁহৰ লগত কোমোৰাও খাওঁ আমি গাহৰি মাংস আমি লাইশাকৰ লগত দীঘলে দীঘলে দি গাহৰি মাংস আমি তৰকাৰী প্ৰস্তুত কৰোঁ মাটিমাহৰ দালি আমি মাটিমাহ ঘৰতে কৰা মাটিমাহ আমি ধুনীয়াকৈ বনাওঁ মাটিমাহৰ লগত আমি গাহৰি মাংস দিও খাওঁ মজা লাগে তাৰ পাছত আমি বইলাৰো আমি ঘৰতে কেতিয়াবা পুহোঁ আমি বইলাৰ মাংসও খাওঁ গতিকে আমি তেনেকৈ মানে খাদ্য ৰান্ধো আৰু আমি কি কৰোঁ ব'হাগ বিহু দিনাখন আমি এশ এবিধ শাক বুটলি

ৰাতি গৰু বিহু দিনাখন ৰাতি আমি বনাই খাওঁ এইবিলাকৰ পৰা যাতে এশ এবিধ শাক খালে মানে আমাৰ এটা ঐতিহ্য উপৰি পুৰুষসকলে কৈ গৈছে যে এশ এবিধ যদি শাক খায় বহু বেমাৰৰ পৰা নিৰাপদে থাকিব পাৰি নিৰাপদে থাকে সেইকাৰণে আমি কি হয় এশ এবিধ শাক গছ লতাৰ আগ বিচাৰি এশ এবিধ শাক কৰি আমি মানে খাদ্য প্ৰস্তুত কৰি বনাই খাওঁ আৰু আমি গৰুৰ ছাটত দিয়া আমি হালধি কেৰেলা থেকেৰা জাতিলাও এইবিলাক আমি কি কৰোঁ আমি এইবিলাকো ৰান্ধি খাওঁ যাতে বেমাৰৰ পৰা বছৰটো যাতে নিৰাপদে থাকে তাৰ বাবে আমি সকলোৱে কি কৰোঁ হেৰি প্ৰত্যেক ঘৰে ঘৰে ৰান্ধি খায়